আমি মহিলা মহিলাসকলে গোটৰ দ্বাৰাই বহুতো উপকৃত হ'ব পৰা হৈছ হৈছোঁ কাৰণ আমাৰ গোটবিলাকত প্ৰায় এই ধৰক প্ৰশিক্ষণ হৈছে চিলাই প্ৰশিক্ষণ বোৱা বোৱা কটাৰ ওপৰতো নি প্ৰশিক্ষণ দিয়া হয় আৰু এইবিলাক গহণা পাতি চাবোন আদি বনোৱাতো হয় এইবিলাক প্ৰশিক্ষণ দিয়া হৈছে এইবিলাকৰ পৰা আমি যথেষ্ট পৰিমাণে উপকৃত হৈছোঁ কাৰণ আমি ঘৰতে যদি বিলাক আনি হেৰি কৰিব পাৰোঁ বনাব পাৰোঁ সেইবিলাক বনাই আমি নিজেও ব্যৱহাৰ কৰিব পাৰোঁ আনকো দিব পাৰোঁ তাৰ পৰা আমি যি ধন পাওঁ সেই ধনে ল'ৰা ছোৱালীকো দিব পাৰোঁ কিবা অন্য কাম বনতো খটাব পাৰোঁ আৰু যি চিলাই বা গোঠা মেলাখিনি প্ৰশিক্ষণ দিছে তাৰ বাবেও আমি যথেষ্ট পৰিমাণে উপকৃত হৈছোঁ যে এখন যদি এখন যদি বিহু সন্মিলনত যদি বোলে গামোচা দৰকাৰ হয় পঞ্চাছখন যদি গামোচা দৰকাৰ হয় গামোচাকেইখন আমি নিজে বৈ দিব পৰা হৈছোঁ সেই গামোচাখনত মূল্য হৈছে ধৰক পঞ্চাছ টকা আমি যদি ভা ত্ৰিছ টকা পঁয়ত্ৰিছ টকাকৈও দিব পাৰোঁ এই ঘৰতে বোৱা গামোচাকিখন আৰু আমাৰ ঘৰত বোৱা গামোচাকিখনৰ সন্মানটো অতি গুৰুত্বপূৰ্ণ ত' যিখিনি বাহিৰৰ পৰা আহে সেইখিনি আমি ব্যৱহাৰ কৰা নাই গতিকে আৰু আমাৰ যি গোঠা মেলা বস্তু চিলাই কৰা বস্তু হ'ল ৰুমাল ধৰক শৰাই ঢাকনি ছুৱেটাৰ ইত্যাদি বস্তুখিনিও আমি শিকিবলৈ আমাৰ শিকাইছিলে এই শিকোৱাত আমাৰ যথেষ্ট যথেষ্টখিনি উপকৃত হৈছোঁ সেই উপকৃত হোৱাৰ পৰিৱৰ্তে আমি বহুতো মহি মহিলাসকলে বহুতেই আগবাঢ়ি গৈছে কোনোবা সকলোৱে কোনোবাই চিলাই মেচিনো লৈছে এনে ধৰক এইবিলাক চাবোন তাবোন বনোৱা ফেক্টৰী বস্তুবিলাক আনি নিজে চাবোন বনাইছোঁ বিক্ৰী কৰিছে নিজেও ব্যৱহাৰ কৰিছে এনেকুৱাখিনিয়ে আমি মহিলাসকলে প্ৰায়ে নিজে স্বাৱলম্বী হৈছোঁ